ক'ত আছ অঁ এতিয়া কে চি চি লোন এটা ল'ব লাগিছিল নহয় খেতিৰ কাৰণে কি কৱ তই লবি নেকি তাকে সেইটো এতিয়া ডকুমেণ্ট চকুমেণ্ট কি লাগে এতিয়া

অঁ

অঁ তই কেতিয়ালৈ যোৱাটো হ'ব কৰিবি তাকে মইয়ো যাব লাগিছিলে মইয়ো এইকেইটা ডকুমেণ্ট এতিয়া মোৰ আধাৰ কাৰ্ডটো অলপ প্ৰবলেম দি আছে নহয় আধাৰ কাৰ্ডটোত এই মোৰ নামটো এই অকণমান প্ৰবলেম দি আছে নাই কৰা নহয়

মই তাকে এইটো কিমান মান কিমান মানৰ ভিতৰত ল'বি পইচা কোনটো

অঁ তাকে আৰু কোনোবা কোন কোন যাব ইহঁতে কেইটা যাব নেকি সেই কিবা এটা ল'ব লাগিব ন নল'লে কেনেকৈ হ'ব খেতি কেনেকৈ কৰিবি এই গৰম যি পৰিছে কিবা এটা কৰিম তাকে মই কাইলৈ যাম নেকি তাকে অঁ অঁ ঠিক আছে